আছে বাৰু আপোনাক আপোনাক মানে পূৰা কেঁচা সূতাৰ লাগে নে পকা সূতাৰ লাগে অ' পিয়ৰ চিল্কৰ সেইটো সেইটো সেইটোও পাব গোলাবী ৰঙৰ ন গোলাপী ৰঙৰ হয় আছে বাৰু সেইটো আপোনাৰ এই দুখন চাওকচোন এই এই এখনৰ দাম পোন্ধৰশ আৰু এইখনৰ দাম দুহেজাৰ নাই বাইদেউ আপোনাক উচিত দামেই কৈ কৈছোঁ মই আপোনাৰ কুৱালিটি বুলিও কথা থাকে বাইদেউ আপুনি আমাৰ কাপোৰৰটো চুই চাওক হাতেৰে চুলে আপুনি গম পাব এইটো চিল্ক কিমান একদম এশ পাৰ্চেণ্টেই আপোনাৰ একদম পিয়ৰ চিল্ক হয় এইটো আচ্ছা সেইটো হয় বাৰু কিন্তু আপুনি আমাৰ ফালেও চাওকচোন চৰকাৰে যিহে আজিকালি টেক্সবোৰ বঢ়াইছে সব বস্তুতে ইমানকৈ আপোনাৰ টেক্স দিব লাগে আৰু জি এছ টিটো জানেই যোৱাবাৰ গোটেই ভাৰতবৰ্ষতে জি এছ টিটো হেৰি কৰিছে এতিয়া আমি এইটো বাইদেউ কিনা কিনা দামেই আপোনাৰ চাৰে ঊনৈছশ পৰে ঊনৈছশ পঁঞ্চাছ পৰে সঁচাকৈ বাইদেউ আমি আমি একদম উচিত দাম বাইদেউ আপুনি বহুত কমাইছে এইটো বাইদেউ এইটো মই আপোনাক বেছিতকৈ বেছি নাই অ' বাইদেউ একদম নোৱাৰিম বেছিতকৈ বেছি মই আপোনাক এইটো মোৰ একদম নিজৰ লচ কৰি মই আপোনাক পোন্ধৰশত দিব পাৰিম দাদা বাইদেউ বাইদেউ আপুনি যোনখন আপুনি যোনখন পচন্দ কৰিছে সেইখন এক নম্বৰ হান এশ পাৰ্চেণ্ট পিয়ৰ চিল্কৰ কাপোৰ হয় আপুনি গোটেই বজাৰ বিচাৰি লওক ইমান দামত ইমান ধুনীয়া কাপোৰ ক'তোয়েই নাপায় নাই বাইদেউ এইটো আপুনি যোনটো দামত কৈছে সেইটো মোৰ কিনা দামেই নোলায় আপুনি মিনিমাম কমচে কম আপুনি মোক বাৰশ টকা এটা দিয়ক নাই নাই বাইদেউ নোৱাৰিম ঠিক আছে দিয়ক বাইদেউ